অ' কওকচোন

অ' কিহত নিব লাগিব আপুনি কি মইটোতো ট্ৰেভেল এজেঞ্চি হয় আপুনি কেনেকুৱা গাড়ী লাগিব বা সেইটো কথা কওক কি গাড়ী লাগিব আপুনি আপোনাক সোধা মতে আপুনি কেইজন এজনেই আপুনি যাব নে আৰু কোনোবা ফেমিলি মেম্বাৰ যাব লগত আপুনি অকলে যাব তেতিয়াহ'লে আপোনাৰ এখন সৰু গাড়ী হ'লেও হৈ গ'ল চ' ৰাস্তা পদূলি এই ৰ'ব ৰাস্তা পদূলিটো ইমান ভাল নহয় গতিকে আপুনি বলেৰ' এখন গ'লে অল্প কমফৰ্ট পাব চ' ইয়াৰ পৰা গুৱাহাটীলৈ আপুনি যদি বলেৰ'খনত যায় তেতিয়াহ'লে আপুনি মোক ফিফটিন থাউচেণ্ড বা থাৰ্টিন টু ফিফটিন থাউচেণ্ড দিব লাগিব যিহেতু আপুনি অকলে যাব গতিকে থাৰ্টিন থাউচেণ্ডটো আপুনি দিব লাগিব পাৰ ডে' অ' অ' এইখিনি দেখুৱাই দিম আপুনি চিন্তা কৰিব নালাগে আপুনি য'তে যাব বিচাৰে গুৱাহাটী য'তে আপুনি ফুৰিব বিচাৰে আপুনি যাব পাৰিব কিন্তু তাত আপোনাৰ এক'ম'ডেশ্যনটো আপুনি নিজে কৰি ল'ব লাগিব আপুনি আকৌ গাড়ীখন লৈ গ'লে আমি অকল ফুৰাবলৈ নিব পাৰিম আপুনি এক'ম'ডেশ্যনটো নিজে হেৰি হোটেলত থকা মেলাটো আপোনাৰ দায়িত্ব আমাৰ দায়িত্ব নহয় বুজি পালে নাই কথাটো সেইটো কথা গতিকে আপুনি নিজে ডিচিশ্যন ল'ব মই থাৰ্টিন থাউচেণ্ডত আপোনাক লৈ যাম বাৰু লৈ গৈ পালে আপোনাক আপুনি যেতিয়াই গাড়ীখন বিচাৰে গুৱাহাটীত আপুনি হোটেলত আছে বা মই বেলেগত আছোঁ আপুনি মোক কল কৰি দিলে আপুনি লগে লগে গাড়ী আপোনাৰ ওচৰত ষ্টেণ্ড হৈ যাব আৰু আপুনি গোটে দিনটো আপুনি যেতিয়া যেতিয়া আপুনি ফুৰিলৈ যায় আপুনি নিজৰ ইচ্চামতে ফুৰিব যাব মই বাকীখিনি লৈ যাম সেয়ে আপুনি কামাখ্যালৈ যাব বিচাৰিছে উমানন্দ যাব বিচাৰিছে বা আপুনি আই আই আই টি আই যাব বিচাৰিছে আই আই টি যাব বিচাৰিছে গুৱাহাটী ইউনিভাৰচিটি যাব বিচাৰিছে য'তেই যায় সেইটো আপোনাৰ নিজৰ পাৰ্চনেল কথা আপোনাক কেইদিনৰ কাৰণে গাড়ীখন লাগে এসপ্তাহৰ কাৰণে চিক্স ডে'জ অৰ চেভেন ডে'জ অ' হ'ব আৰু কি অ'কে থেংক ইউ হেভ এ নাইচ ডে'